অঁ অঁ

গোলাঘাট স্বাস্থ্য বিষয়া হয়নে মই গোলাঘাট বগিজানৰপৰা ফোন কৰিছিলোঁ অঁ মোৰ মানে এই বন্ধু দুগৰাকীমান বিদেশত আছিলে তেওঁলোক মানে আজি এই গোলাঘাট পাবহি অঁ তেতিয়া মানে এই ক'ভিড নাইণ্টিনৰ যিটো মহামাৰী অঁ তাৰ কাৰণেতো এতিয়া থাকিবলৈ বেলেগকৈ ব্যৱস্থা কৰিব লাগিব গতিকে চৰকাৰীভাৱে কিবা ব্যৱস্থা কৰিছে নেকি অঁ যদি কৰিছে জনাবচোন অঁ আৰু এই যদি কিবা ৰিপৰ্ট ওলায় মানে ৰিপৰ্টত যদি কিবা পজিটিভ ওলায় অঁ তেতিয়া কি কৰিব লাগিব আপুনি জনাবচোন আৰু এই তেওঁলোকৰ খোৱা বোৱা ব্যৱস্থা কি হ'ব এই বিষয়ে জনাবচোন ঠিক আছে বাৰু হ'ব